হেল্ল' হেল্ল'

হয় হয় কিহৰ প্ৰব্লেম পানী চাপ্লাই মানে পানীটো ইয়াৰ পৰা ভালকৈ ফিল্টাৰ কৰিয়ে দিয়া হৈছে টাইম টেবুল মানে টাইম টেবুল মানে এইকেইদিন উঠাটো অকণমান দেৰি হৈছে সদায়তো দেৰিকৈ দিয়া নহয়তো পানীটো মানে পানীটো ইয়াৰ পৰা চাফাকৈ দিছে কিন্তু ক'ৰবাত যদি পাইপত ফুটা চুটা আছে মাটি চাটি সোমাইছে মানে পানীটো লেতেৰা গৈছে তেনে আমি ক'ব নোৱাৰিম পাইপকেইডাল চাব লাগিব তাৰপিছতেহ গম পাম এতিয়া

চাব লাগিব মানে এতিয়ালৈকে কোনেও কমপ্লেইন কৰা নাছিলে আপুনি কৈছে এতিয়া চাবই লাগিব আৰু কৈছে যদি পানীটো মানে এনেই কিমান প্ৰথমতে চাফা আহছেনে নে পাছত ঘোলা হৈ গৈছে পানীটো মান টুপুক টুপুককৈ অকল আপোনালোকৰ ঘৰত পৰে নে নে আপোনালোকৰ চুকৰ সকলো ঘৰতে পৰে আপোনাৰ লাইনটো মানে অকল অকলশৰীয়া অঁ

চিংগলটো তেনেহ'লে আপোনালোকৰ তাৰ পাইপডাল চাব লাগিব পানী লেতেৰা যোৱাটো বাৰু ৱাটাৰ ছাপ্লাই মানুহ মই আজি ফোন কৰিব লাগিব আৰু আপোনালোকক পানী লেতেৰা কৰিছে সেইটো মেইন পাইপতে চাব লাগিব কিন্তু কমকৈ যে লিক হৈছে সেইডাল আপোনালোকৰ পাইপতে কিবা এটা গণ্ডগোল হৈ আছেনি মোৰ মতে আৰু এইকেইদিন বৰষুণ দি আছে নহ্ সেইকাৰণে দেৰিকৈ উঠা হৈছে আকৌ এইটো পইচাটো পঞ্চাছ পঞ্চাছ টকাকৈতো প্ৰতিঘৰে যে দিয়ে সেই পইচাটো গোটেই পইচাটোতো আমি নাপাওঁ আমাকতো এটা মাহেকে পইচা দিয়া হয় নে গোটেই পইচাটোতো আমি নাপাওঁ সেইটো কথা আমি ক'ব নোৱাৰোঁ নহয় এতিয়া পানীটো বাৰু পানীটো বাৰু কাইলৈ পৰা বাৰু সোনকালে দিয়া হ'ব আৰু পাইপডাল চাবলৈ মানুহ মাতিব লাগিব এতিয়া অঁ টেপ অঁ টেপ আছে বাৰু ইয়াত কেইটামান পৰি আপোনালোকৰ ঘৰটো এনে কোনডোখৰত আছে মই আজি যাম বাৰু আপোনালোকৰ ঘৰটো এনে কোনডোখৰত আছে

অঁ মই বাৰু আজি পাইপ

অঁ অঁ অঁ মানুহখিনি বাৰু আজিয়ে মই ফোন মাৰিম আৰু কাইলৈ মই আপোনালোকৰ তালৈ গৈ আছোঁ টেপ এটা লৈ বাৰু অঁ আপোনালোকৰ পাইপডালো চাব লাগিব আপোনালোকৰ পাইপডাল কমকৈ লিক হৈছেনে সেইডাল কিবা এটা হৈ আছে মোৰ মতে ক'ৰবাত জাম হৈ আছেনি মোৰ মতে অঁ পাইপ ডাল ঠিকে আছে অঁ হ'ব বাৰু মই কাইলৈ গৈ আছোঁ বাৰু অঁ হ'ব হ'ব